মই মানে বন্ধুৰ লগত ভ্ৰমণ কৰিবলৈ যাওঁতে বহুতো ফুৰ্টি ফাৰ্টা ফুৰ্টিৰে আৰু আনন্দৰ পৰিৱেশ আছিল আৰু আৰু সেই অভিজ্ঞতা মোৰ কাৰণে বহুত ভাল